হেৰি ব্ৰইলাৰ আছিলে নি ঘৰত মোক ব্ৰইলাৰ পোন্ধৰ কেজিমান লাগিছিলে পাই এ আঢ়ৈ কেজি তিনি কেজি এনেকুৱা হলেও হ'ব তাতকৈ ডাঙৰ নেলাগে বাৰু হেৰি মানে দুটামান উঠিব লাগিব ন অঁ ডাঙৰ ৰেট বেলেগ নে এতিয়া এই

ঠিক আছে তেতিয়া মই গৈ আছোঁ মই নহ'লে কোনোবা এজন পঠিয়াই দিম পইচা পাতি কিমান অনলাইনৰে অঁ মই অনলাইন অনলাইনত মই যোৱাৰ পিছত কৈ দিম নহ'লে মই নিজে হ'লেও যাম দেই ঠিক আছে দিয়া অঁ অঁ অঁ হ'ব দিয়া